মই বৰটোলা গাঁও পঞ্চায়তৰ পৰা কৈছিলোঁ মোৰ এই আমাৰ বৰদোৱা পঞ্চায়তৰ অফিচৰ ৰাস্তাটোৰ সম্পৰ্কে দুআষাৰ ক'বলৈ আছিলে আপোনাক

কাৰণ বৰষুণ যোৱা জাক বৰষুণত পুৰা খহি গৈছে

যোৱা বৰষুণ যোৱা দুদিনৰ আগত যিজাক বৰষুণ দিলে বৰষুণে প্ৰায় ৰাস্তাটোৰ কাষৰ আধা আধা অংশ খহাই লৈ গ'ল আৰু তাতে ওখোৰা মোখোৰা হৈ আছে অলপ আপুনি পাৰে যদি এবাৰ চাই আহিবচোন

ঠিক আছে হয় হয়